হয় হয় গাহৰিতো নহ'ব ব্ৰইলাৰহে আছে ব্ৰইলাৰহে বি গাহৰি আছিলে শেষ হ'ল আপুনি ৰাতি ইমান দেৰিকৈ ফোন কৰিলে ক'ত গাহৰি পাব কাইলৈ সকাম দিনত পাই যাব এতিয়া নাপায় কেইটাত লাগে হোম ডেলিভাৰী হয়

দচটাত পাই যাব অলপ কষ্ট হ'ব একো নাই দামটো এতিয়া চাৰিশয়েই চলি আছে আপোনাৰ কেজিত তিনিশ টকা ক'ত পায় ক'ত পায় তিনিশ টকা এই এইবোৰ বাহিৰৰ গাহৰি হ'ব আমাৰ লোকেল গাহৰি এইবোৰ বাহিৰৰ গাহৰিৰ বেছি দাম নেকি হয় দিয়ক হয় দিয়ক আপুনি জানে মানে বস্তুবোৰ বাহিৰৰ গাহৰিৰ বেছি দাম কোনে কৈছে আপোনাক কোনে কৈছে আপোনাক গা বাহিৰৰ গাহৰি মানে বাহিৰৰ পৰা অনা গাহৰি যিবোৰ ইয়াতে পোহপাল দিয়া হয় সিহঁতৰ গাত বেমাৰ লগাৰ চাঞ্চ বেছি আমাৰ লোকেল গাহৰিতকৈ সেইকাৰণে এইবোৰ যেতিয়া বেমাৰ লাগে বেমাৰ লগা গাহৰি খাব জানো আপুনি সেইটো ৰিস্ক বেছি সিহঁতে কম দামতে বিকিব সিহঁতে হ'ব দিয়ক আপোনাৰ কাৰণে কেজিত দচ টকাকৈ কমালোঁ আপুনি তিনিশ নব্বৈকে দিব পন পঞ্চাছ টকাচোন আমি এই এটা গাহৰি ডাঙ লোকেল গাহৰি ন' এনে গাহৰি পোহপাল দি ডাঙৰ দীঘল কৰিবলৈ বহুত সময় লাগে ন' আপুনি ডাইৰেক্ট পঞ্চাছ টকা কমাই দিলেতো আমাৰ লচ হৈ গৈছে আমি বেপাৰী মানুহ কেনেকৈ চলিম দাদা হ'ব দিয়ক বিছ টকা কমাইছোঁ দিয়ক হুই পঞ্চাশ টকা বেছি হৈ গ'ল আৰু দেই আমি চাওক আপুনি যদি আপুনি যদি বেলেগত পায় তেনেহ'লে লৈ লওক লোকচান কৰিতো দিব নোৱাৰিম এটা আপুনি এটা কাম কৰক নহ'লে ৰাতিপুৱা মই এবাৰ সুধি চাম মানুহজনক আপোনালোকৰ এই আমাৰ আমাৰ ইয়াৰে সুধি চাম যদি অলপ কমাব পাৰে কাটি থোৱা আছে হয় নেকি হ'ব দিয়ক তেনেহ'লে দি দিছোঁ দিয়ক আপুনি বেছিকৈ ল'ব যিহেতু অঁ থ্ৰি ফিফ্টিকে বিছ কেজি যিমান হয় সিমান দিলে হ'ল আৰু আৰু আপোনালোকৰ কোনখিনিত আছে ক'ত ডেলিভাৰী দি সাত মাইলত ন' হ'ব ডেলিভাৰীৰ পঞ্চাছ টকা এটা দি দিব আমাৰ ল'ৰাক পঠাই দিম ইমান হয় ডেলিভাৰীৰ ফিজটো আপুনি দিব লাগিব সেইখিনিতো আপুনি দিবই লাগিব ডেলিভাৰী ফিজটো দিবই লাগিব এতিয়া আমি যিহেতু কষ্ট কৰি কোনোবা এজনক পঠাম বিছ কেজিতো ধেমালি নহয় ন' বিছ কেজি ঠিক আছে দিয়ক হ'ব দিয়ক অঁ অঁ ঠিক আছে দিয়ক পাই যাব টেনচন নল'ব

অঁ অঁ সাত মাইল সেইখিনি পালে মই আপোনাক ফোন কৰিম এই নম্বৰটোতে ফোন কৰিম অঁ হ'ব দিয়ক ঠিক আছে অঁ